হেল্ল' হয় কওক হয় হয় হয় শুনিছোঁ কওক হয় আমাৰ মানে গাঁৱতে মানে আপোনাৰ মানে হেৰি আছে ন মানে প্ৰ'গেম আছে যে ওচৰতে মানে আলহীক খোৱাবলে কাৰণে ওচৰতে মানে বিল বিল এখন আছে মানে বিলত মাৰিব গৈছে আৰু পলহ মাৰিব গৈছে হয় হয় আজি ময়ো যাম আৰু ওলাই হাঁ হাঁ এ এতিয়া চব মানে গাঁৱৰ ডেকাবিলাক গৈছে চাইকেল লৈ ওলায় মানে মইও যাওঁ আৰু ভাত চাত খাই বৈ হয় তাত বহুত মাছ পোৱা যায় মানে বহুত বৰালি পৰা আদি কৰি বহুত মাছ থাকে মানুহ বহুত হয় আপোনাৰ মানে মানে দুই তিনিখন গাঁও মানে মিলি মানে মৰা হয় মাছ ইয়াত চব গাঁৱৰ ডেকাবিলাকে আহে মাৰিবলৈ আমাৰ গাঁৱৰ পৰা আপোনাৰ মানে আঠশ মিটাৰমান হ'ব হয় হয় হয় মানে পথাৰৰ ফালে নামটো হৈছে আপোনাৰ এইখন মানে মানে সোণাই বুলি কয় আমাৰ এইফালে সোণাই বিল ঘৰটো এনেই মোৰ আপোনাৰ এই খানাপাৰাৰ পৰা অলপ আঁতৰত হয়

হয় আহিব ভাল লাগে ইয়াত

অঁ মানে আহিব আপুনি পাৰিলে অঁ অঁ ঠিক আছে হ'ব দিয়ক লগ পাম দিয়ক তাতে